হেল্ল' অঁ কৃষ্ণা বাইদেউ হয়নে অঁ হেৰি মই মানে গিৰিমল্লিকাৰ মাকে কৈছিলোঁ অঁ আমাৰ এই ছোৱালীজনীয়ে কি বুলি কয় তাত আৰ্টত বৰকৈ ইমান ভাল নহয় মানে লিখিবলৈ কি আঁকিবলৈ ইমান নোৱাৰে তাত ঘৰত নোৱাৰে মানে ঘৰত দেখোন আঁকিব নোৱাৰে তাত পাৰেনে বাৰু আঁকিবলৈ পাৰেনে

অঁ অঁ অঁ অঁ অঁ অঁ তাৰমানে এই ঘৰত সেই এইবিলাক ফুল চুলবোৰ আঁকিয়েই থাকে এই বেলেগ মানুহ চানুহ জীৱ জন্তু এইবোৰহে অকণমান আঁকিব নাজানে ভালদৰে হেৰি চকু তকুবিলাক আঁকিব নাজানে যে মই বোলো হেৰি ঘৰত যে নেআঁকে তাতো নেআঁকে নেকি বাৰু সেইবুলিহে মই সুধিবলৈ ফোনটো লগালোঁ মানে আপোনালৈ

অঁ অঁ অঁ অঁ অঁ অঁ অঁ তাই ঘৰত এইবোৰ অঁ অঁ অঁ অঁ অঁ সেয়াই তাই ঘৰতে মানে সেয়া ফুল ফলবোৰ বেছিকৈ আঁকে যে ইবিলাক নাআঁকে আকৌ সেইটো কাৰণে ভালকৈ নোৱাৰে

অঁ অঁ ঠিক আছে হ'ব দিয়ক নহ'লে